মোৰ ভাল লগা বাৰু একাধিকবাৰ পঢ়া কিতাপৰ ভিতৰত বুলি ক'লে মই ক'ব পাৰোঁ বিচাৰোঁ কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা উপন্যাসখন পঢ়িলে সেই সময়ৰ সমাজ ব্যৱস্থাৰ লগতে সেই সময়ৰ ইতিহাসটোক লেখকে তুলি ধৰিছে তদুপৰি উপস্থাপন শৈলী পৰিবেশ চেতনা আদিৰ দিশবোৰে মোক বাৰে বাৰে আকৰ্ষিত কৰে